বৰ্তমান গ্ৰাম্য সম্প্ৰদায়ত আৰম্ভ হোৱা ব্যৱসায়ৰ বিষয়ে ক'বলৈ গ'লে আমি এতিয়া বহু ধৰণৰ ব্যৱসায় কথাই ধৰিব পাৰোঁ যিহেতু আমাৰ মহিলা সকলৰ কাৰণে আজিকালি গোটবিলাক ওলাইছে গোটৰ পৰা যথেষ্ট পৰিমাণে ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে এতিয়া প্ৰতিজনী মানুহে আজিকালি আত্মসহায়ক গোটত থাকিবলৈ লৈছে এটা গোটত সোমোৱাৰ লগে লগে সিহঁতে লাহে লাহে আত্মসহায়ক গোটৰ পৰা সোমায় এটা গ্ৰাম্য সংগঠনৰ তাৰপিছত সিহঁতক প্ৰতিজনী মহিলাকে ব্যৱসায় কৰিবৰ কাৰণে গোটৰপা মানে চৰকাৰে আজিকালি মানে এইটো হেৰি কৰি দিছে যে ঋণি দিব দিছে মানে মাইকী মানুহে মহিলাসকলে মানে নিজে এটা ব্যৱসায় আৰম্ভ কৰক যাতে পুৰুষৰ ওপৰত ভৰষা কৰিবলগীয়া নহয় প্ৰতিজনী নাৰীয়ে নিজৰ নিজৰ ব্যৱসায়টোৰ বিষয়ে ঘৰত হাঁহ কুকুৰা পুহিয়ে হওক বা তাঁতশালেই বৈ নহ'লে দোকান কিবা কিবি সেনেকে কৰি ব্যৱসায়টো আগবঢ়াই নিব পাৰে এতিয়া আমি প্ৰতিখন গাঁৱতে চাবলৈ গ'লে দেখোঁ যে প্ৰতিজনী মানুহে ঘৰত মানে এনেই নাথাকে কোনেও দেখোঁ কিছুমানে হৈছে তাঁতশাল তাঁত লগাই বছৰটোত সেই গামোচা আজিকালি গামোচা চাহিদা বহুত বেছি বাহিৰৰ গামোচাবিলাকতকৈ মানুহে হাতে বোৱা নিজৰ গামোচাখনৰ মানে যিমান সেইটো পায় সন্মানটো পায় লগতে চাহিদাটো বেছি সেইকাৰণে মানুহে গামোচাটো আৰু ঘৰত বোৱা নিজে কাপোৰখিনি বিক্ৰী কৰি বহুত উপাৰ্জন কৰে সেইখিনি কৰিবলৈ গোটৰপা পৰা ঋণ ল'বলগীয়া আগতে মানে কম সুদত ঋণ দিয়ে সেই ঋণ লৈ পিনিয়ে একোখনকৈ মানে তাঁতৰ হেৰি কৰে তাঁত লগায় লগে লগে এযোৰ গামোচা বছৰটোত মানে গামোচা কমচে কম পঞ্চাছখন গামোচা লগালে তেওঁ এখনত তিনিশ চাৰিশকে বিকিলেও মানে বহুতখিনি হয়গৈ সেই সেনেদৰেকে এজনী মানুহে ঘৰত থাকিলে ঘৰৰ কাম বনো হয় লগতে তাঁতশালৰ পৰাও বহুতখিনি উপকাৰ কৰিব পাৰে হিচাপ কৰিবলৈ গ'লে তেওঁলোকে যিটো ঋণ লৈ পিনি গোটৰপা লয় লৈ মেলি সূতা কিনি মেলি গামোচাই বলে বা বেলেগ কাপোৰেই বলে সেইখিনি ঘৰৰপা নিয়া মানুহ ওলাই গোটতে হ'লেও দিবলগীয়া হয় বেলেগ দোকান আছে দোকানত দিয়ে গৈ মানে গ্ৰাম্য সংগঠনৰ মহিলাখিনি ঘৰত আজিকালি এনেই নেথাকেই তাৰ উপৰিও উপৰিও ঘৰত ব্ৰইলাৰ ফাৰ্ম খোলে ব্ৰইলাৰ সেইফালেও লাগিবলগীয়া হয় নিজৰ হাঁহ কুকুৰা আছে গাহৰি পালন প্ৰতিজনী মানে মহিলাই এজন পুৰুষতকৈ বেছিকে উপাৰ্জন কৰিবলৈ হিচাপ কৰিবলৈ গ'লে বেছিহে হয় মাহেকীয়া উপাৰ্জন হিচাপে গড়ে কমেও বিছৰ পৰা ত্ৰিছ হোজাৰ মাহেকত তেওঁলোকে উপাৰ্জন কৰে এনেদৰে মানে ঋণ লৈ মহিলাখিনি বহুতখিনি উপকৃতও হয় আৰু নিজৰ মানে উপাৰ্জন নিজে মানুহজনৰ ওপৰত হাত নপতাকৈ চলিবলৈ হয় নিজৰ ল'ৰা ছোৱালীকো চাব পৰা হয় পঢ়া শুনা যদি সকলো ক্ষেত্ৰতে মানে তেওঁ অভাৱ অনুভৱ কৰিবলগীয়া নহয় ঠিক তেনেদৰে দোকান মানে আজিকালি আকৌ গাঁৱত দোকানৰ চাহিদাও বহুতো হৈছে এজনী মাইকী মানুহে তাতে এইবোৰ পকৰী বনোৱা চাওমিন বনোৱা ফ্ৰাইড ৰাইচ এই গধূলি সময়ত মানে সেনেকুৱা এখন দোকান দিও বহুতো উপকৃত হৈছে এনেকে দি মেলি তেওঁলোকে মানে যিমানখিনি হৈছে নহয় মাইকী মানুহৰ হেৰিটো আৰু মানে আমি ক'বলৈ গ'লে পুৰুষতকৈ অলপ মহিলা প্ৰতিটো ক্ষেত্ৰতে ওপৰত থকাই দেখিছোঁ বৰ্তমান মই নিজে এগৰাকী মহিলা হৈ কওঁ যে মই মোৰ নিজৰ বিজনেচ দোকান আছে তাঁতো বওঁ তাঁত বৈ মই মাহেকত যিমানখিনি উপাৰ্জন কৰোঁ নহয় এখন গামোচা এতিয়া মই বিকো বহাগ মাহত এনেওতো বিকাশ হয় তথাপিও বহাগৰৰ আগত গামোচা বৈ মেলি মানে দিবলৈ মানুহক হেৰিয়ে হয় সময়বিলাককে নোৱৰাৰ নিচিনা হয় কমচে কম মই এশ ডেৰশ বহাগৰ আগত বিকো আও কাপোৰ বৈ মেলি এযোৰ কাপোৰ তিনি হেজাৰমানতকে বিকা হয় মাহেকত চাৰিযোৰ পাঁচযোৰ মানে বৈ উলিয়াব পাৰোঁ আৰু তাৰ উপৰিও ঘৰুৱা গামোচাখন গামোচাখিনিও লগোৱা হয় মোৰ মানুহো আছে মানুহত সিহঁতক মানে সেইফালেও লগাওঁ আৰু নিজেও লাগিবলগীয়া হয় একেবাৰে মানে মই ঘৰৰপা নিব নিয়েহিও মানুহে তাৰ ওপৰিও গোটটো কিছুমান বিচাৰে সেনেকেও মুঠ হিচাপে দিবলগীয়া হয়

গ্ৰাম্য সম্প্ৰদায়ত এতিয়া সফল ব্যৱসায় বুলি ক'বলৈ গ'লে আমি এতিয়া মহিলাকে নিজে ক'ব যে হাঁহ কুকুৰা পালন হাঁহ কুকুৰা পালনত আমি এতিয়া আজিকালি ব্ৰইলাৰ কথাই ক'ব পাৰোঁ আৰু এবিধ হাঁহ ওলাইছে সেইখিনিও সেই ব্ৰইলাৰ নিচিনাই পুহিবলগীয়া হয় মেলি দিবলগীয়া নহয় সেইখিনিও দুমাহতে বহুত ডাঙৰ হয় সেনেকুৱা ব্যৱসায়ো কৰিছোঁ আৰু গাঁৱৰ মানুহ প্ৰতিঘৰ মানুহতে দেখিছোঁ ব্ৰইলাৰ আৰু হাঁহ কুকুৰা এনেকে প্ৰতিগৰাকী মানুহে মানে হেৰি কৰিছে আৰু হাঁহ কুকুৰা পালন কৰি তাঁতশালখন আৰু ঘৰতে নিজে দোকানো দিয়ে পিঠা পনা ইত্যাদি বিকি মানে বিহুত হ'লে বিকে এনেও ঘৰতে নিমকি চিমকি ইত্যাদি কিবাাকিবি বনাই মেলি পেকেজিং কৰি দিয়া হয় উপৰিও এইখিনি গোট হিচাপেও দিয়া হয় এখন মেলা হয় কিছুমানত মাইকী মানুহখিনিয়ে সেইখিনি চবে লগ হৈ পিনি মেলাত দিয়ে গৈ পেকেজিং কৰি পিনে কিছুমানে নিজেও দিয়ে কিছুমানে গোটহৈ পিনি দিয়ে এইফালে হাঁহ কুকুৰাটো থাকেই তাঁতশালখন থাকেই তাৰ উপৰিও আচাৰ চাচাৰ বনোৱা বনোৱা আজিকালি হেৰিও হৈছে নহয় প্ৰশিক্ষণো দিয়া হয় সেই প্ৰশিক্ষণত মানে প্ৰশিক্ষণ লৈ পিনি মানুহ বহুত উপকৃত হয় এফালে বজাৰত ক'বাত মেলাত সেইবোৰত দিয়া হয় সেইফালে বহুতখিনি উপকৃত হৈছে বিশেষ ক'বলৈ গ'লে মহিলাখিনি আজিকালি মানে পুৰুষৰ তলত থাকিবলগীয়া নহয় নিজৰ উপাৰ্জন নিজে কৰিছে আৰু যিমান পাৰি মই প্ৰায় আমাৰ ওচৰৰ মানুহবিলাকেই দেখিছোঁ বেলেগ ফালে গ'লেও দেখোঁ প্ৰতিঘৰ মানুহে ন প্ৰতিগৰাকী মাইকী মানুহেই নিজে দুটা তিনটা ব্যৱসায়ৰ লগত জড়িত হৈ থাকে প্ৰথম কথা হ'ল তাঁতশালখন লগত থাকিবই একৰাকী মানুহৰ বাৰ মাহ তাঁতখন থাকেই তাৰোপৰি দুযুটিকে কাটিলেও বাৰ মাহত চৌবিছ যুটিমান তাঁত লগোৱা হয় সেইখিনি বিক্ৰী কৰি পিনিও তেওঁলোকে বহুত উপকাৰ হয় এযুটি তাঁত বিক্ৰী বৈ মেলি কমেও সেইটো মাহটোত সেহেঁতি এযুটি তাঁততে তিনি চাৰি হেজাৰমান টকাকে পালেও মাহটোত আঠ দছ হোজাৰ টকা তাঁতৰ পৰা ওলায় তাৰ উপৰিও তাত হেৰি হাঁহ কুকুৰাখিনিতো থাকেই ব্ৰইলাৰ থাকে হাঁহৰ বুলি থাকে ছাগলী গৰু গাহৰি সেইখিনিও থাকে সেইফালৰ পৰাও পোৱা হয় মাহটোত নাই নাই বুলিলেও এগৰাকী মানুহে গড়ে ত্ৰিছ চল্লিছ হেজাৰ হৈ যায় হিচাপ কৰিবলৈ গ'লে

যথেষ্ট মানে উপকৃত হৈছে মাইকী মানে মহিলাখিনি সেইফালৰ পৰা আৰু সিহঁতক মানে উপকাৰ হৈছে যিহেতু কিছুমানে প্ৰথম অৱস্থাত ঋণ ল'বলগীয়া হয় কম সুদত সেই ঋণ লৈ পিনি প্ৰথম ব্যৱসায়টো ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে লাহে লাহে মাহেকত কম সুদত ঋণটো মাৰি মেলি আৰু পুঁজিটো ডাঙৰ হেৰি কৰে অকমান বহাই লৈ মেলি পিছত বহুত উপকৃত হয় তাৰ পিছত লোকৰ বেলেগক হেৰি কৰিবলগীয়া হয় ট্ৰেইনিং দিবলগীয়াও হয় হয় হাঁহ কুকুৰা ব্ৰইলাৰ লোকেল এইবিলাক মানে পায়কাৰিকে দিয়ে সেনেকুৱা হৈছে এইবিলাকে আৰু ইহঁত এইখিনি পায় মাইকী মানুহবিলাক বহুত সফল হৈছে